মোৰ মতে মই মোৰ পৰিয়াল বা বন্ধুৰ সৈতে দীঘলীয়াকৈ ভ্ৰমণ কৰি কোনোবা নিৰিবিলি ঠাইত বা নদীৰ পাৰতেই হওক ভালদৰে প্ৰীতিৰ এসাজ খাই নানা ধৰণৰ ফূৰ্তি কৰি নাচ গান আদি কৰি পৰিয়ালৰ সৈতে অধিক সময় সময় কটাই বেছি ভাল পাওঁ